হেল্ল' হয় দোকানী হয় নেকি অঁ মোক মানে ফল মূল লাগিছিল আপেল কমলা আঙুৰ কল দাম বা কিমান হয় আপেল অঁ পাঁচ কিলোমান লাগিছিলে আপেল আঙুৰ গড়ে আঙুৰো সেই দুই কেজিমান কমলা গড়ে তিনি চাৰি ডজন মান লাগিব অঁ কল কল ডজন হিচাপে দিয়েনে অঁ আষিকে বা কিমান হয় হয় মই মঙ্গলদৈৰ পৰা কৈ আছোঁ আষিকে কিমান হয় অঁ হয় অঁ অঁ অঁ মই বাৰু পিছবেলাকে গৈ আছোঁ

হয় মোৰ নাম কবিতা দাস অঁ গোটাইখিনি হিচাপ কৰি একেলগে থৈ দিব মই গৈ লৈ

অঁ হ'ব দিয়ক অঁ হ'ব মই বাৰু বনাই লৈ যাম অঁ মই লিষ্টখন বনাই লৈ যাম দিয়ক